আমাৰ অঞ্চলত স্থানীয় যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ পৰ্যটনস্থলীত দোকান দিছে তেওঁলোকে কমলাৰ দোকান বা সৰু সুৰা চিপছ জাতীয় পানী এনেকুৱা সৰু সুৰা বহুত দোকান দিছে তেওঁলোকে সেই দোকানৰ দিনটো বেছি বা লাগতিয়াল বস্তুবিলাকো যোগান ধৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকে বা কিছুমান এন জি অ'ৰ আণ্ডাৰত এখন ঠাই লৈছে সেই ঠাইখনত পিকনিক খাব আহিলে পিকনিক খোৱা মানুহখিনিৰপৰা পইচা লয় সেনেকৈয়ো স্থানীয় যুৱক যুৱতীসকলৰ জীৱিকাসমূহ উন্নতি সাধন হৈছে এনেকুৱাকৈ বহুত দোকান দি বা সৰু সুৰা বস্তু বেছি তেওঁলোকে হাতেদি বনোৱা বস্তু বেছি পৰ্যটনস্থলীত তেওঁলোকে এনে যুৱক যুৱতীসকলৰ জীৱিকাসমূহ হৈছে বুলি মই ভাবোঁ